ভাৰত এখন পৃথক দেশ ইয়াৰ জলবায়ু পৃথক পৃথক ইটোৰ সিটোৰ অঞ্চলৰ মাজত ইমান বিশাল দেশ হোৱাৰ বাবে ইয়াৰ কোনো কোনো অঞ্চলত যথেষ্ট পৰিমাণৰ বৰষুণ হয় আৰু কোনো অঞ্চলত বৰষুণৰ পৰিমাণ নিচেই কম ইয়াৰে থৰ মৰুভুমি অঞ্চলত বৰষুণৰ পৰিমাণ নিচেই কম সেয়ে জেগাডোখৰ বালিময় তত পানীৰ পৰিমাণ কম সেইবাবে তাত গছ গছনিৰ পৰিমাণো কম আৰু গছ গছনিৰ পৰিমাণ কম হোৱাৰ বাবে তাত বৰষুণৰ পৰিমাণো যথেষ্ট কম মেঘালয়ৰ চেৰাপুঞ্জীত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি কাৰণ তাত গছ গছনিৰ পৰিমাণো বেছি আৰু সেই অঞ্চলত আৰু সেই অঞ্চলত যথেষ্ট পৰিমাণ বৰষুণ হয় দিল্লীত প্ৰদূষণৰ বাবে দিল্লীত প্ৰদূষণৰ বাবে যথেষ্ট মানে গৰমতো বেছি গৰম হয় আৰু ঠাণ্ডাতো বেছি ঠাণ্ডা হয় কাৰণ তাত গছ গছনিৰ পৰিমাণ নাই আৰু তাত বহু ধৰণৰ প্ৰদূষণো হয় গাড়ী মটৰৰ পৰা ওলোৱা লেতেৰা ধোঁৱা তাত কল কাৰাখানা আদিৰ পৰা ওলোৱা লেতেৰা যিখিনি ধোঁৱা জাবৰ জোঁথৰ য'তে ত'তে থাকে তেনেদৰে বহুত ধৰণৰ প্ৰদূষণো সৃষ্টি হৈছে অৰুণাচলততো যথেষ্ট পৰিমাণৰ বৰষুণ হয় তাত মেক্সিমাম সময় বৰফেৰে আৱৰি ৰখা তাত কাৰণ মেঘালয় হ'ল হিমালয় ওচৰৰ দাঁতিকাষৰীয়া অঞ্চল সেইবাবে তাত তাত সেইবাবে বৰষুণৰ পৰিমাণো বেছি তাত ঠাণ্ডাও বেছি অসম এখন নদীপ্ৰধান নদীপ্ৰধান দেশ নাতিশীতোষ্ণ অঞ্চল তাত গছ গছনিৰ পৰিমাণ বেছি সেইবাবে এই অঞ্চলত গৰম আৰু ঠাণ্ডাৰ পৰিমাণ প্ৰায় প্ৰায় সমান এই গৰমতো বেছি গৰম নহয় আৰু ঠাণ্ডাতো বেছি ঠাণ্ডা নহয়